গীত এটা পৰিবেশন কৰোঁতে তাত বিশেষকৈ আৱেগৰ গুৰুত্ব থাকে আমি কোনো এটা গীত গাঁওতে আমি আচলতে যেতিয়া আমি বৰগীত এটা গাওঁ বা আমি হৰিনাম এটা গাওঁ তেতিয়াহ'লে সেই বৰগীত আৰু হৰিনামটো যিহেতু ভক্তিৰ সৈতে জড়িত গতিকে এটা ভক্তিৰ মনোভাৱেৰে আমি সেই গীতটো গাব লাগে আৰু বিশেষকৈ আমি যেতিয়া বিহু গীত গাওঁ বা অন্য়ান্য যিবোৰ আধুনিক গীত গাওঁ তেতিয়াহ'লে তাত এটা বিহুগীত গাওতে আমাৰ আচলতে তাতে প্ৰধানকৈ এটা আনন্দৰ এটা ফুৰ্তিৰ মনোভাৱেৰে আমি আৱেগেৰে আমি এইটো গানটো গাব লাগে আৰু আৰু যদি আমি আধুনিক গীত গাওঁ আধুনিক গীতৰ ভিতৰত যেতিয়া আমি ৰোমান্তিক গীত গাওঁ তেতিয়াহ'লে সেই গীতবোৰ গাওতে আমি এটা মনত এটা আনন্দৰ ভাৱ লৈ আমি সেই গানটো গাওঁ আৰু সেইহতে সেই সেই সেইটো ক্ষেত্ৰতে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠানত আমি কেনেকুৱা গীত গাওঁ ইয়াত আৱেগৰ প্ৰাধান্য থাকে আৰু মই মোৰ ক্ষেত্ৰত সেই তেনেদৰেই যেতিয়া গীত এটা গাওঁ গীত এটা গাওতে তাত মোৰ এটা আপোনা আপুনি সেই আৱেগটো আহি পৰে আৰু তেনেদৰেই মই গীতটো গাওতে এটা ভাল হৈছে বুলি এটা অনুভৱ কৰোঁ আৰু এই ক্ষেত্ৰত মই আনকো ক'বলৈ যাওঁ যে তেওঁলোকেও এটা যদি গীত গায় তেতিয়াহ'লে তাত এটা আৱেগটো আনিব পাৰিলে তেওঁলোকৰ ক্ষেত্ৰতো এটা সুবিধাজনক হ'ব